অসমত বহু আদিম সভ্যতাৰ বিকাশ হৈছিল যাৰ মাজত কেইটামান উল্লেখযোগ্য সভ্যতা হৈছে এক নম্বৰ ভৰলুং সভ্যতা অসমত ভৰলুং সভ্যতা অন্যতম প্ৰাচীন সভ্যতা হিচাপে পৰিচিত ই বঙাইগাঁও জিলাৰ ভৰলুং গাঁৱৰ আশ পাশত আৱিষ্কৃত হৈছে এই সভ্যতা সৰু সৰু গাঁও আৰু ৰাষ্ট্ৰৰ গঠন আৰু উন্নতিৰ ওপৰত গুৰুত্ব আৰূপ কৰিছিল দুই কাছাৰী সভ্যতা কাছাৰীৰ সভ্যতা আধুনিক অসমৰ এক প্ৰাচীন সভ্যতা কাছাৰী মন্নয় অঞ্চলত প্ৰাচীন যুগৰ বহু ধৰ্মীয় আৰু সাংস্কৃতিক চিহ্ন পোৱা গৈছে তিনি নম্বৰ মগধ সভ্যতা মগধ সভ্যতা যাক অসমীয়া সভ্যতা বুলি কোৱা হয় গুৱাহাটীৰ পৰা আৰম্ভ হৈছিল এই সভ্যতাৰ বিশেষত্ব আছিল এক উন্মুক্ত মঞ্চৰ মাধ্যমেৰে ধৰ্মীয় আৰু সামাজিক অনুষ্ঠান পালন তেতিয়া মোৰ ব্যক্তিগতভাৱে আটাইতকৈ বেছি অনুপ্ৰাণিত কৰা ঐতিহাসিক মুহূৰ্ত হৈছে অসমৰ স্বাধীনতা সংগ্ৰামৰ সময়

চেহীত মাজৰো মেহেদি আলি আৰু পল্লৱী শইকীয়াৰ দৰে সাহসী যোদ্ধাই অসমৰ স্বাধীনতাৰ বাবে নিজৰ প্ৰাণ

কৰিছিল সিহঁতৰ ত্যাগ আৰু বীৰত্বই

বিশেষভাৱে অনুপ্ৰাণিত